হয় মই লিখিব বিচাৰোঁ এনেকুৱা বহুত বিষয় আছে তাৰ ভিতৰত মই আচলতে সমাজখনত প্ৰতিফলিত হোৱা কিছুমান দিশৰ বিষয়ে লিখিব বিচাৰোঁ আজিকালি আচলতে বৰ্তমান সময়ত এনেকুৱা এটা সময়ত আচলতে আপুনি মন কৰিলে ইচ্ছা কৰিলে যিকোনো বিষয় লিখিব নোৱাৰি তাৰ কাৰণে এটা গভীৰ অধ্যয়নৰ দৰকাৰ আছে কাৰণ বস্তুটো মানে অলপ ক্ৰিটিকেলী লিখিব লাগিব তেনেকুৱা বিষয়বোৰৰ ভিতৰত হৈছে মই আলফাৰ বিষয়ে লিখিব বিচাৰোঁ তাৰ পাছত মই মোৰ দেউতাৰ বিষয়ে লিখিব বিচাৰোঁ আচলতে তাৰ সম্পৰ্কত অলপমান কাম চলি আছে তাৰ উপৰিও মই দুখনমান উপন্যাসৰ বিষয়ে মানে বেটুপাতৰ পৰা আৰম্ভ কৰি কাহিনী প্লট ৰেডি আছে বাত লিখা হোৱা নাই আৰু দুটামান গানৰ কাম বাকী আছে আৰু সন্দেহী মানে বিভিন্ন ধৰণৰ বিষয় আছে যাৰ ওপৰত প্ৰায় মই সন্দেহী থাকোঁ আচলতে লিখা মেলাক লৈ যিটো আচলতে বৰ্তমান সময়ত অসমত পলিটিক্স চলে সেই পলিটিক্সৰ বিষয়ে মোৰ লিখিবৰ মন আছে আৰু সংবেদনশীল বিষয় আছে যিবোৰ আচলতে ভাৰতত নিষিদ্ধ আছে বুলি মই ভাবোঁ যি মই অলপ আগতে ক'লোঁ আলফাৰ কথাটো এনেকুৱা বিষয় আচলতে আমাৰ ভাৰতত নিষিদ্ধ আছে বা যিকোনো ধৰণৰ জাতি বা কাৰোবাৰ ধৰ্মীয় হেৰিক আঘাত দিয়া কামবোৰ লিখা নিষিদ্ধ আছে গতিকে লিখা মেলাৰ ক্ষেত্ৰত আচলতে বিভিন্ন ক্ষেত্ৰত লিখাৰ আগতে অলপমান চাই চিতি চলিবলগীয়া হয় গতিকে এনেকুৱাই আৰু ইয়াৰ সম্পৰ্কে মোৰ অধিক তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ এতিয়ালৈকে সেয়া সম্পূৰ্ণ হোৱা নাই